পোক পতংগই কামুৰিলে ভাল কৰিবৰ বাবে আমাৰ গাঁৱত ঘৰুৱা প্ৰতিকাৰ কিছুমান আছে সেইসমূহ হৈছে জোকে কামুৰিলে চূণ ব্যৱহাৰ কৰা হয় বিছাই ডাকিলে তেল আৰু চুলি ব্যৱহাৰ কৰা হয় কোদো বা বৰলে কামুৰিলে তাত গুড় ব্যৱহাৰ কৰা হয় মৌ মাখিয়ে যদি বিন্ধে তেতিয়াহ'লে তাত মৌজোল ব্যৱহাৰ কৰা হয় এইসমূহ আমাৰ গাঁৱৰ কিছুমান জনপ্ৰিয় ঘৰুৱা প্ৰতিকাৰ